দোকানী হয়নে অঁ মোক ফল লগা আছিলে তাৰ কাৰণে মোক কল আপেল নাচপতি এনেকুৱা আৰু মানে ফল লাগিছিলে আৰু অলপ বেছিকে লাগে হয় হয় হয় অনুষ্ঠান এটা আছে হয় হয় কল আপেল নাচপতি তিয়ঁহ এনেকৈ লাগে আৰু দুশ টকা বেছি হয় অঁ চেনী কল হ'লেও হ'ব কিন্তু দামটো বেছি হৈছে হ'লেও দামটো মিলাই ল'ব লাগে আৰু ইমান দাম হ'লে দিগদাৰ হয় আৰু হ'লেও দামটো বেছি হৈছে মিলাই ল'লে ভাল হয় আৰু আৰু বস্তুটো ভাল দিব লাগে আৰু আৰু আজিকালি বস্তুবিলাক দাম আজিকালি বস্তুবিলাক দাম বেছি লয় আৰু